মই ভাবোঁ যিমানেই চৰকাৰী চাকৰি নকৰক কিয় পশুপালন কৰিবই লাগিব কাৰণ পশুপালনে মানুহৰ পৰিৱেশ পৰিৱেশটো ভা ভাল কৰে পশু কৃষি আৰু পশুপালনৰ কা জৰিয়তে আমি আমাৰ পৰিৱেশ ত' ভাল দেখা পাওঁ অকল চৰকাৰী চাকৰি কৰি বা ব্যক্তিগত খণ্ডত কাম বিচাৰি ফুৰাতকৈ বোলে কিবা গৰু ছাগলী আদি পুহিও যথেষ্ট মানুহ উপকৃত হয় গাহৰি ছাগলী হওক পুহি বহুত মানুহ মানে হেৰি ভাল হ'বলৈ সক্ষম হৈছে সেইটো কাৰণে পশুপালন কৰিব লাগে মানুহে অকল চৰকাৰী চাকৰি বিচাৰি ফুৰি ঘূৰি ফুৰিব নালাগে হেৰি এজনী গাই পুহিলে মানে কিমান গাখীৰ দিয়ে গাখীৰ খাই ল'ৰা ছোৱালীক আমি গাখীৰ খুৱাই স্বাস্থ্য ভাল কৰিব বিচাৰো পাৰোঁ আৰু তাৰ পোৱালি পোৱালিটো আকৌ আমি বেছি ডাঙৰ কৰি মেলি ভালকৈ কৰি আমি ল'ৰা ছোৱালী পঢ়া শুনাত আমি অৰিহণা যোগাব পাৰোঁ পশুপালনৰ দৰে কাম আমি বহুত ভাল হৈ পাওঁ চাকৰি কৰাতকৈ পশুপালনৰ মই বেছি গুৰুত্ব দিওঁ আমি চৰকাৰী চাকৰি সকলোৱে পায় সকলোৱে নাপায় কিছুমান চৰকাৰী চাকৰিয়াৰ সময়মতে ঘৰত থাকিব নোৱাৰে চাকৰিয়ালসকলে সেইটো কাৰণে একো পুহিব নোৱাৰে সেই তেনেস্থলত পশুবোৰ আমাৰ এটা সময় নাইকিয়া হ'বলৈ ধৰিছে সেইটো কাৰণে মই কৈছোঁ চৰকাৰী চাকৰি কৰিলেও গা এজনী বা ছাগলী এজনী ঘৰখনত থকাটো উচিত সেই ছাগলী ঘৰখনো শুৱনি কৰে আৰু আমাৰ চলি কৰি খাবলৈও মানে কিবা টকাৰ অভাৱ হ'লে মানে সেই ছাগলীজনী বা গাই এজনীকে বিকিব পৰা যোগ্য হ'লে বোলে আমি বিক্ৰী কৰি আমি ল'ৰা ছোৱালীক পঢ়াবলৈ দিব পাৰোঁ টকা পইচা যদি অভাৱ অনাটনৰ পৰা আমাক মুক্তি দিয়ে সেইটো কাৰণে ঘৰখনত গৰু ছাগলী জীৱ জন্তু সকলো থকাটো উচিত চাকৰি কৰিলেই তেনে কিছুমান ল'ৰা ছোৱালীয়ে চিনিয়ে নোপোৱা হৈছে এটা সময়ত

চৰকাৰী চাকৰি কৰি থাকোঁতে ল'ৰা ছোৱালীক চিনাকি দিবলৈ সক্ষম নহয় ল'ৰা গৰু ছাগলী চিনি নোপোৱা হৈছে কিছুমান ল'ৰা ছোৱালীক আমি দেখা পাওঁ সেইটো কাৰণে জীৱ জন্তুৰ প্ৰতি বেছি মানুহে গুৰুত্ব দিব লাগে কৃষি খেতি খেতি কৰি বহুতো উপকৃত হয় খেতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ লোকৰ ওপৰত ভৰসা কৰি চাকৰি বিচাৰি কৰি খেতি যদি নকৰোঁ সেইটো কাৰণে আমি বহুতো দাম হৈছে খেতি নকৰা দুখত চাউলৰ দাম শাক পাচলিৰ যথেষ্ট দামত হৈছে সেইটো কাৰণে প্ৰত্যেকে অলপ অলপ চবৰে অলপ অলপ নিজে খেতি কৰি চলিবলৈ চেষ্টা কৰিব লাগে